কি জানানে মই হেডফোন এডাল অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টৰপৰা ইমান বিচাৰি বিচাৰি অৰ্ডাৰ কৰিলোঁ ভাল হ'ব বুলি অৰ্ডাৰটো দিলোঁ দামো আছিলে পোন্ধৰশ টকা বস্তুটো আহিলে আহাৰ পিছত ইউচ কৰিছোঁ চাইছোঁ এটা চাইদে হেডফোনডাল নুশুনি আৰু এটা চাইদে অকণ অকণ শুনি মাজে মাজে চাউণ্ডটো বন্ধ হৈ যায় আকৌ চেৰ চেৰ চেৰ চেৰ কৰে এতিয়া কি কৰোঁ ইমান আশাত অৰ্ডাৰ দিলোঁ ভাল হ'ব বুলি বস্তুটো সেয়াহে হ'ল জানানে এতিয়া ৰিটাৰ্ণ কৰিবলৈও বস্তুটো চাইছোঁ আৰু ৰিটাৰ্ণটো হওক কৰিবলৈ বস্তুটো চাইছোঁ কিন্তু ৰিটাৰ্ণটো আকৌ এচ্ছেপ নাই কৰা কালাৰটো চেঞ্জ কাৰণে দিছিলোঁ মই ক'লা আহিলে কিবা ভাটৌৰ ৰঙৰ নিচিনা এতিয়া বহুত অসুবিধাত পৰিছোঁ বস্তুটো ৰিটাৰ্ণ কৰিব পাৰিলে ভাল আছিলে ইমান বেয়া বস্তু আহিব বুলি মই ভবাই নাছিলোঁ সেনেকৈ পিছে দিছোঁ তেনেকুৱা হেডফোন কিন্তু ভালেই আহে ইমানো বেয়াতো পোৱা নাছিলোঁ এইবাৰহে কি হ'ল জানোঁ বহুত বেয়া হেডফোনডাল আহিলে